হেল্ল' কি কৰিছে অঁ ভাল আপোনালোকৰ অঁ ভালে আৰু অঁ এইয়া এনেই ঘূৰি ফুৰিছোঁ আৰু ভিতৰতে আৰু

অঁ ইমান গৰম হেৰি এই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ পায় কাইলৈ আঙুঠি পিন্ধোৱা এটা আছে নহয় আপোনালোকক মাতিছিলিনি বাৰু

অঁ আমাকো মাতিছে অঁ আমাকো মাতিছে পায়

অঁ একেলগে যাম ওলাব অঁ বিয়ালৈ মোৰ কাপোৰ এযোৰ নিপিন্ধাকৈ চিলাই থোৱা আৰু এতিয়া গৰমত ইমান হেভি পিন্ধি যাব নোৱাৰি নহয় তথাপিও আপোনাক মই দেখুৱাম বাৰু ফোন কৰি ফটো মাৰি বাৰু দেখুৱাম বাৰু ফটো দিম আপুনি কি পিন্ধি যাব

অঁ মোক দেখুৱাবচোন বাৰু চাম আকৌ

অঁ চাম বাৰু ভাল লাগিব কেলৈ বেয়া লাগিব অঁ কেইটা অঁ কাইলৈ বাৰু অঁ মইও সোনকালে যাব নোৱাৰোঁ বাৰু এতিয়া আজৰি হৈ এঘাৰটামান বজাতে যাম আৰু দুইজনী খালি অঁ অঁ ফোন এটা কৰিব মইও পাহৰিব পাৰোঁ নহয় পাহৰিলে আপুনিও কৰি দিব এইযে যিজনীয়ে আগত মনত পৰে সেইজনীয়ে কৰিম আৰু দেই নহ'লে আকৌ অকলে কেনেকৈ যাম আৰু অঁ লগ এটা হ'ল ঠিক আছে হ'ব বাৰু কাইলৈ তেতিয়া কৰিব দেই অঁ